উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে এখন ভাল কলেজত পঢ়িবলৈ ইচ্ছা কৰে আৰু সেইটো স্বাভাৱিক কথা সকলো ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰাৰ কৰাৰ পিছত এখন ভাল কলেজত যোৱাৰ সকলোৰে হেঁপাহ থাকে ঠিক তেনেদৰে তাৰপিছত যেতিয়া উচ্চ শিক্ষাৰ বাবে বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে যদি ভাল ছাত্ৰ হয় মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পায় তেওঁলোকে বিজ্ঞান পঢ়িবলৈ চেষ্টা কৰে আৰু বিজ্ঞান পঢ়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত বিশেষকৈ বেছিভাগ ছাত্ৰ ছাত্ৰীৰ এটা হেঁপাহ হ'ল অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা নাইবা মেডিকেল পঢ়া অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰাৰ কাৰণটো হ'ল যে তেওঁলোকে এটা বিষয়ত যোগ্যতা অৰ্জন কৰি সমাজক কিবা এটা দিব খোজে আৰু মেডিকেল কৰাৰ কৰাৰ কাৰণো আছে মেডিকেল পঢ়ি সমাজ সেৱা কৰাৰ চিন্তা প্ৰত্যেক মানুহৰে তেনেদৰে থাকে ছাত্ৰ ছাত্ৰীসকলৰ সৰুৰে পৰাই সেইটো এটা বিশেষ হেৰি থাকে আৰু সংস্থানৰ কথাও ইয়াত জড়িত হৈ থাকে বিশেষকৈ আজিকালি জেনেৰেল যিটো ডিগ্ৰী সেই ডিগ্ৰীটো পঢ়াৰ পিছত যিহেতু চাকৰি পোৱাটো এটা সহজ নহয় গতিকে মেডিকেল নাইবা অভিযান্ত্ৰিক পাঠ্যক্ৰম পঢ়াৰ পিছত চাকৰিটো সহজে এটা পোৱা বুলি এটা ধাৰণা হয় গতিকে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে এইটো বিশ্বাস কৰে যে তেওঁলোকে উচ্চ শিক্ষা তেওঁলোকে অভিযান্ত্ৰিক ডিগ্ৰী ল'ব নাইবা মেডিকেল পঢ়িব আৰু ছোৱালীসকলে বিশেষকৈ তেওঁলোকে আজিকালি বি এছ চি নাৰ্ছিং যিটো কৰ্চ সেই নাৰ্ছিং কৰ্চটো কৰি ভাল পায় আৰু তেওঁলোকে সেইটো কৰ্চ কৰাৰ হেঁপাহো থাকে গতিকে বেছিভাগ ছাত্ৰীয়ে আজিকালি নাৰ্ছিং স্কুলত সি প্ৰাইভেটেই হওক নাইবা চৰকাৰীয়ে হওক যেনেকৈ নহওক এটা চিট দখল কৰি তেওঁলোকে নাৰ্ছিং কৰ্চটো কৰিবলৈ চেষ্টা কৰে অন্ততঃ ভৱিষ্যতৰ এটা সংস্থানৰ আশাত অন্ততঃ প্ৰাইভেটকৈ হ'লেও তেওঁলোকে এটা সংস্থান পাব সেইকাৰণে ছোৱালীবিলাকে বিশেষকৈ নাৰ্ছিং কৰ্চ কৰি ভাল পায়